আমি মাজুলীৰ বাসিন্দা হয় মাজুলীলৈ বছৰেকৰ সকলো সময়তে দেশ বিদেশৰ পৰ্যটক আমাৰ স্থলীলৈ আহি থাকে আহি পেলাই আমাৰ মাজুলীখনত আচলতে আমাৰ যোগাযোগ বস্তুটো বহুত কম আৰু আপোনাক থকা খোৱা বোৱা এই সুবিধাসমূহ অতি সামান্য দেখা যায় পৰিবহণৰ আপোনাৰ ৰাস্তা পথো তেনেকৈ কিছুমান ৰাস্তা পথ আমাৰ ধৰি ল'লোঁ সত্ৰলৈ যাব লাগে পৰ্যটকসকলে সেই সত্ৰলৈ মানে আপোনাৰ যিটো সময়ৰ প্ৰয়োজন সেইমতে আমাৰ ৰাস্তাখিনি বেয়া হয় মথাউৰি থাকে মথাউৰিখিনি বানপানীয়ে চিঙি পেলায় সেই চিঙি পেলোৱা ফলত আপোনাৰ সেই গাড়ী নেযায় এনেকুৱা কিছুমান মানে পৰ্যটকসকলে সেই জেগা যিখন সত্ৰলৈ যাব বিচাৰে বা যিটো মন্দিৰ মচজিদলৈ যাব বিচাৰে মানে সেইমতে যাব নোৱাৰে তেওঁলোকৰ সেইমতে সময় অপচয় হয় অৰ্থাৎ ৰাস্তা পথবিলাক আমাৰ বানপানীয়ে ছিঙিয়ে হওক বা কিছুমান প্ৰাকৃতিক দুৰ্যোগত ছিগি মেলিয়েই হওক তেনেকুৱা মানে আমাৰ তেনেকুৱা পৰিবহণ ব্যৱস্থাটো অলপ বেয়া সেইমতে বতৰটো কিছুমান বতৰৰ বাবে আমাক মানে সমস্যাৰ সন্মুখীন কৰে নকৰা নহয় আৰু তেওঁলোক আঁতৰৰপৰা আহি পেলাই থকা ঠাইৰ কাৰণেও যথেষ্ট সমস্যাৰ সন্মুখীন হয় কাৰণ আমাৰ অঞ্চলত তেনেকৈ মানে বজ চেণ্টাৰ জেগাত কম সেইমতে ঠায়ে ঠায়ে ক'ৰবাত যি দুখন থকা জেগা আছে তাত হয়তো মানুহ আগৰপৰাই থাকে সেইমতে তেওঁলোকে মানে আহি পেলাই কোঠালি তেনেকৈ নেপাবও পাৰে সেই পৰ্যাপ্ত পৰিমাণত মানে থকাৰ ব্যৱস্থাটো নাই পৰ্যটকসকলে আহি পেলাই তেনেকুৱা সমস্যাৰ সন্মুখীন হয় মাজুলীত এই সকলোখিনি সমস্যা সমাধান কৰিবলৈ হ'লে আমাক প্ৰথম লাগিব ৰাস্তাখিনি আমাৰ ভাল হ'ব লাগিব ধৰি ল'লোঁ বানপানী আহিলেও যাতে ৰাস্তাখিনি খহাই নিব নোৱাৰে সেইমতে ৰাস্তাৰ কাষত এনেকুৱা বালি বেগ বা এনেকুৱা গছ বন হেৰি কৰি ৰুই মেলি হ'লেও ৰাস্তাখিনিক মানে খহায় যাব নোৱাৰাকৈ ব্যৱস্থা কৰি দিব লাগে আৰু আপোনাৰ যোগাযোগৰ কাৰণেও সেইটো সুবিধা হ'ব আৰু থকা ঠাই হয়তো মানে কিছুমান চেণ্টাৰ জেগাত মানে ডাঙৰ ডাঙৰ হোটেল বনাব পাৰে আৰু থকাত পৰ্যটকসকল আহি পেলাই যাতে সুবিধা সকলোখিনি সুবিধা পায় সুবিধা পাই পেলাই ধুনীয়াকৈ মাজুলীখন উপভোগ কৰিব পাৰে সত্ৰ মচজিদ মন্দিৰ চবলৈকে ধুনীয়াকৈ যাব পাৰে সেইমতে মানে থকা ঠাই আৰু গাড়ী গোৰা তেনেকুৱা ব্যৱস্থা কৰিব লাগে বুলি মই ভাবোঁ